হেল্ল' হেল্ল' হেল্ল' অঁ অঁ ভাল অঁ আছোঁ তোমাৰ ভাল ন অঁ অঁ এই অঁ অঁ মই গম পাইছোঁ অঁ অঁ যাম অঁ কেনেকুৱা প্ৰগ্ৰেম হয় বা প্ৰগ্ৰেমবিলাক কেনেহেন হয় বা অঁ অঁ অঁ অঁ

অঁ অঁ অঁ ও হয় আছে অঁ অঁ অঁ এই যাম মই স্কুলত এনেখন প্ৰগ্ৰেম শুনি ভাল লাগছে আৰু এই ঘৰতে আছে গোটেইবিলাকক লগ পোৱা যাব অঁ অঁ সেটেই কাৰণতে মানে যাব লাগে আৰু গোটেইবিলাক অলপ পোৱা যাব বা প্ৰগ্ৰেমবিলাক চাই ভাল লাগব ছাৰবিলাকক লগ পোৱা যাব তুমি কেইটামান বজাতে কেইটামান বজাতে আহবা অঁ অঁ অঁ অঁ এই ৰাতিপুৱা প্ৰগ্ৰেমবিলাক অঁ ওচৰত ওচৰতে

ময়ো ৰাতিপুৱাৰ পৰাই থাকিম সেই ছাৰবিলাকেও ভাল পাব ও গোটেই আৰু গোটেই প্ৰগ্ৰেমবিলাক চালেহে ভাল লাগব আৰু এইবিলাক অঁ

মই কবিতা দিছিলোঁ এটা অঁ আৰু তুমি দিয়া নাই ও ও ও ও ও

অঁ অঁ অ অঁ অঁ গোটেইবিলাক পোৱা যাব এই অঁ অঁ দিছে অঁ অঁ এই নই মই ৰেডি হৈছে ও ও ডনেশ্যনো তেতিয়ানে তুলিছে এনেকে ন তোমাৰ পৰা কিমান লৈছি ডনেশ্যনটো তুলিছে অঁ অঁ অঁ অঁ অঁ ময়ো মানে দিছোঁ আৰু আৰু এইবিলাকত দি ভালে লাগে স্কুল প্ৰগ্ৰেমত ন দিয়া মানে সৎ কামত খটোৱা যায় হয়নে শিক্ষা অনুষ্ঠান

অঁ অঁ ও ও

এতিয়া মানে এনেই প্ৰাইভেট কিবাকিবি কৰি আছোঁ আৰু চৰকাৰী পোৱা নাই আৰু আহিবা লাগব আৰু দুদিনৰ কাৰণে হ'লে আহিবা লাগব আৰু চাৰিদিন অঁ চাৰিদিনে হ'ব এই তথাপিতো গোটেইকেইদিন নাথাকিলেও মেইন প্ৰগ্ৰেম দুটাত থাকি বাকী আৰু মানে প্ৰাইভেট কামত ও তথাপিতো আৰু মেইন থাকবা লাগব আৰু ও ও অঁ অঁ লগ পাম পাম নিশ্চয় লগ পাম অঁ কৰিম কৰিম কৰিম যোৱাৰ আগতে ফোন কৰি গোটেইবিলাকক আৰু আৰু কেইজনমান আছে নহয় আমি একে একেলগে থকা সেই কেইজনকো এটিকালি নামবিলাক পাহৰি গিছো ন বহুদিন লগ পোৱা নাই অঁ অঁ ও ও ও অঁ অঁ দে অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ